ভাৰতৰ এখন ৰাজ্যলৈ গৈছিলো উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ খুবেই ভাল লগা ঠাই পাহাৰৰ তাক মালভূমি বুলি কোৱা হয় তাৰ পৰিৱেশ ঠাণ্ডা গৰমৰ মাজত ঠাণ্ডাতটো মায়ঙৰফালে মায়দিয়াৰফালে বৰফ পৰে তাতে জানুৱাৰী ডিচেম্বৰৰফালে যা চাবলগীয়া ঠাই আৰু সঁচাকৈয়ে ভাল লগা একেবাৰে পাহাৰৰ শিখৰৰ বগা ৰং দেখি ইমান ভাল লাগে যে স্বৰ্গ সদৃশ আৰু যাবলগীয়া ঠাই হৈছে গোৱা মুম্বাই আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলতেই ইমানবোৰ ঠাই আছে যে মেঘালয় মিজোৰাম মণিপুৰ এইবিলাক যাবলগীয়া ঠাই আৰু চাবলগীয়াও ইমান আছে চাবলগীয়া প্ৰাকৃতিক পৰিৱেশ হওক বা তাৰ সৌন্দৰ্য হওক ইমান ধুনীয়া যে বাহিৰৰ পৰ্যটকো যথেষ্ট আহে চাবলৈ আৰু অসমৰ পৰা মেঘালয় খুবেই ওচৰত হয় তাৰ লগত যোগাযোগো পৰিবহণ ব্যৱস্থাও যথেষ্ট ভালেই ৰাস্তা ঘাটো খুবেই চাফা খুবেই যাবলৈ সুবিধাজনক আৰু আছে পশ্চিমবংগ এইফালে পশ্চিমবংগৰফালে কলকতা চহৰখন চাবলগীয়া তাৰে যিবিলাক নেচনেল লাইব্ৰেৰী যাবলগীয়া আৰু চাবলগীয়া পাঁচখন গেটযুক্ত লাইব্ৰেৰীটো ভাৰতৰ ভিতৰতেই কেৱল ভাৰতৰ ভিতৰতেই যথেষ্ট ডাঙৰ নহয় এছিয়াৰ ভিতৰতো সি সুকীয়া সুকীয়া ডাঙৰৰ ঠাইত সুকীয়া নাম থকা আৰু ইয়াৰে লাইব্ৰেৰীৰ লাইব্ৰেৰী বুলিয়ে নহয় তাৰ যিটো শিক্ষানুষ্ঠানৰ ব্যৱস্থা বিশ্ব ভাৰতী হওক বা প্ৰেচিডেন্সি কলেজেই হওক বৃটিছৰ দিনৰপৰাই আগবঢ়া তাৰে শিক্ষা ব্যৱস্থাও চাবলগীয়া আৰু লগতে প্ৰাকৃতিক দিশৰপৰা চাবলৈ গ'লে কলকতাৰ যিটো শান্তি নিকেতন আছে শান্তি নিকেতন ৰবীন্দ্ৰনাথৰ স্মৃতিৰে ভৰপূৰ শান্তি নিকেতনৰ শান্তি নিকেতনখন খুবেই চাবলগীয়া এখন ঠাই বুলি মই ভাবোঁ